হয় বৰ্তমান এটা ঘটনা আছে বা বাতৰি সেইটো যিটোৱে মোক আমোদজনক বুলি অনুভৱ কৰাইছে আৰু সেই বাতৰিটো মোকেই নহয় সমগ্ৰ আমাৰ অসমখনকেই এক আমোদজনক দিছে বুলি মই অনুভৱ কৰোঁ আৰু বাতৰিটো হৈছে বা ঘটনাটো হৈছে এনেকুৱা ধৰণৰ যে যোৱা যোৱা কেইটামান দিনত অসমত যথেষ্ট গৰম পৰিছিল আৰু যিহেতু জানেই আমাৰ অসমখন সকলো ফালৰে পৰা গছ গছনিৰে আৱৰা এক সেউজীয়া পৰিৱেশৰ আবৃত আৰু সেইহে অসমত প্ৰায় ইমান গৰম নপৰে গছ গছনি থকাৰ বাবে গছৰ ছাঁত সকলোবোৰ মানুহেই ৰয় আৰু ইমান গৰমো অনুভৱ নকৰে কিন্তু যোৱা কেইটামান দশক জুৰি অসমত যি হাতত যি হাৰত গছ গছনিবোৰ কাটি নানান ধৰণৰ ৰাস্তা বা ৰেষ্টুৰেণ্ট হোটেল আদি বনোৱা হৈছে সেইবাবে অসমতো যথেষ্ট গৰম পৰিছে আৰু মানুহে ইয়াৰ পৰা ৰক্ষা পাবলৈ নানা ধৰণৰ কাৰ্যকলাপ কৰিছে যেনে তেওঁলোকে ঘৰত বিভিন্ন ধৰণৰ পাংখা এ চি সকলোবোৰেই লগাইছে সেয়েহে সেই সময়তে অসমৰ বহুতো জনসাধাৰণে চৰকাৰক আহ্বান জনাইছিল যে অসমত যি হাৰত গৰম বাঢ়িছে আৰু সেইবোৰৰ পৰা ৰক্ষা পাবলৈ মানুহবোৰে ঘৰত এ চি পাংখা বিজুলীৰে চালিত বিভিন্ন বস্তু বিভিন্ন সামগ্ৰী লগাইছে আৰু সেইহে অসম চৰকাৰক জনসাধাৰণে আহ্বান জনাইছিল যে তেওঁলোকে বিজুলীৰ যি খৰচ বিজুলীৰ খৰচবোৰ বিজুলীৰ বিলবোৰ অলপ পৰিমাণে ৰেহাই দিয়ে যেন যাতে জনসাধাৰণে শান্তি উশাহ ল'ব পাৰে কিন্তু ঠিক সেই সময়তে অসমৰ সংসদৰ সদস্য শ্ৰীযুত বিশ্বজিৎ দৈমাৰীয়ে এটা কথা ক'লে যে অসমৰ জনসাধাৰণক তেওঁ সংসদৰ বাহিৰত আহি কেমেৰাৰ আৰু নিউজ লাইভৰ সন্মুখত অসমৰ জনসাধাৰণক কৈছিল যে গৰমৰ পৰা ৰক্ষা পাবলৈ হেনো বিজুলী চালিত এ চি বিজু পাংখা আদিৰ পৰিৱৰ্তে গছৰ ছলত ৰ'ব লাগে আৰু মা গছৰ তলত ৰ'ব লাগে তেতিয়া ইয়াৰ ফলত বিজুলীৰ বিলো কম আহিব আৰু মানুহে গৰমৰ পৰাও ৰক্ষা পৰিব কিন্তু তেওঁৰ এই মন্তব্য শুনাৰ লগে লগে অসমৰ জনসাধাৰণে প্ৰায়বিলাক ক্ষুণ্ণ হৈ উঠিছিল তেওঁৰ ওপৰত বহুতো খং আৰু পৰা বহুতো বেয়া বেয়া কমেণ্ট তেওঁৰ ওপৰত দিছিল এক প্ৰকাৰে ক'ব গ'লে অসমীয়া অসমৰ জনসাধাৰণ তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভুমুকি ভামুকি উঠিছিল আৰু তেওঁৰ ওপৰত অসন্তুষ্ট প্ৰকাশ কৰিছিল আৰু তেওঁক সকলোৱে বহুতো গালি গালাজ পাৰিছিল কেমেৰাৰ সন্মুখত সেই কথাটোকে কিছুমান সাংবাদিকে বহুত গুৰুত্বপূৰ্ণভাৱে ল'লে আৰু অসমৰ জনসাধাৰণৰ কাষত থিয় হৈ তেওঁলোকে এবাৰ বিশ্বজিৎ দৈমাৰীৰ সাংসদৰ যি এম এল এ কলনী তালৈ তেওঁ তেওঁলোকে গৈ তেওঁৰ ঘৰত কেনেদৰেনো তেওঁ গৰমৰ পৰা ৰক্ষা পাইছে তেওঁ নিজেই বিজুলী এ চি বিজুলী চালিত এ চি পাংখা আদিবোৰ ব্যৱহাৰ কৰিছে নে নাই সেইবোৰ তেওঁ লোকে চাবলৈ এবাৰ বিশ্বজিৎ দৈমাৰীৰ এম এল এ কলনীত থকা তেওঁৰ কোৱাৰ্টাৰ অৰ্থাৎ তেওঁৰ গৃহলৈ গ'ল আৰু সকলোবোৰ সাংবাদিক আৰু যোন যোন মানুহ গৈছে তেওঁলোকে তাত দেখি আচৰিত আৰু অবাক হৈ পৰিছিল যে বিশ্বজিৎ দৈমাৰীৰ ঘৰত এটা দুটা নহয় কমওে বাইছটা এ চি আৰু প্ৰত্যেকটো কোঠালিতে এখন এখন পাংখা আছিল এইটো সঁচাকৈয়ে এটা বহুত এইটো সঁচাকৈ বহুত এটা দুখজনক আৰু ক'বলৈ গ'লে এটা আমোদজনক ঘটনাই বা বাতৰিয়ে হ'ব পাৰে বিশ্বজিৎ দৈমাৰীৰ ঘৰত তেওঁ যোনটো ৰুমত য়োগা কৰে সেইটো ৰুমতো এ চি আনকি তেওঁৰ যোনটো ৱাটছমেন ৱাটছমেনটোৰ ৰুমতো এ চি লগোৱা আছিল আৰু তেওঁ নিজেই অনবৰতে এচিৰ ভিতৰতে ঘূৰি ফুৰে আৰু অসমৰ জনসাধাৰণক তেওঁ আহ্বান কৰিছিল যে তেওঁলোকে গছৰ তলত ৰ'ব লাগে সঁচাকৈয়ে এইটো এটা বহুত আমোদজনক বাতৰি আৰু ইয়ে মোক বহুত আমোদ দিছিল আৰু মই ভাবোঁ সমগ্ৰ অসমবাসীয়ে বাতৰিটো লৈ পিনাই আমোদ অনুভৱ কৰিছিল